আগতে নথকা পৰিবহণ যেনেকৈ বাইক স্কুটি গাড়ী মটৰ কাৰ এইবোৰ নথকাৰ কাৰণে আমি চাইকেল মাৰি মাৰি বহুত দূৰলৈ যাব লগীয়া হৈছিল কিন্তু এতিয়া প্ৰতি ঘৰে প্ৰতি ঘৰে ঘৰে কাৰ গাড়ী নাথাকিলেও বাইক স্কুটি প্ৰায়ৰে থাকেই বাইক স্কুটি থকাৰ কাৰণে আমি সুবিধামতে অহা যোৱা কৰিব পাৰিছো সময়মতে ঘৰলৈ উভতি আহিব পাৰিছো সময়মতে অফিচলৈ যাব পাৰিছো সময়মতে ৰোগীৰ চিকিৎচাৰ বাবে চিকিৎচালয়ত পাবলৈ সক্ষম হৈছো আৰু ভ্ৰমণৰ বিষয়ে ভ্ৰমণৰ বিকল্পসমূহৰ ভ্ৰমণৰ বহুতো জেগাত নোযোৱা জেগা যাবলৈ পাইছো যেনেকৈ ফ্লাইটত গ'লে এঘণ্টা বা দুঘণ্টা ভিতৰতে আমি বহুত যাব নোৱাৰা জেগাত আমি অতি সোনকালে পাবলৈ সক্ষম হৈছো আৰু ট্ৰে'নৰ সুবিধা দিছে ট্ৰে'নত আমি যোৱাৰ বাবে বহুতো নোযোৱা জেগাত আমি সোনকালে যাবলৈ সক্ষম হৈছো আজিকালি মেট্ৰ' ট্ৰে'নো ওলোৱা হৈছে মেট্ৰ' ট্ৰে'নো ইমান ইমান জোৰকৈ যায় যাতে সময়মতে পাবলৈ সক্ষম হৈছো